পশুপালনৰ জৰিয়তে আমি মাংস ধৰক গৰু মাংস আজিকালি বিক্ৰী হয় আমি গৰু পুহিছোঁ গৰু পুহি তাৰ মলমূত্ৰ পাইছোঁ সেইখিনি ব্যৱহাৰ কৰিছোঁ গৰুৰ ছালৰ পৰা ঢোল বনাইছোঁ খোল বনাইছোঁ নেগেৰা ডবা মাংসৰ উপৰিও আমি সেইখিনি গৰু পুহি লাভৱান হৈছোঁ এতিয়া কণী কণী খালে মানুহৰ শৰীৰত শক্তি বাঢ়ে আৰু ইয়ে এটা স্বাস্থ্যৰ কাৰণে উপযোগী প্ৰটি'ন হয় এই কণী বিক্ৰী কৰিও আমি যদি দহজনী কুকুৰা পুহিছোঁ এই দহজনী কণী কুকু কুকুৰাই কণী যদি পাৰে ডেইলী এটাকৈ দিনে এটাত দহ টকাকৈ হ'লেও আমি এশ টকা এদিনতে আহিলে তাতকৈ সৰহকৈও পুহিব পাৰি কিন্তু আমি কমকৈ আমি যদি দহজনীও ৰাখোঁ কণী পৰা কুকুৰা আমাৰ দিনে এশ টকা অকল কণীতে আহিলে এতিয়া গাখীৰ গৰু পুহিছোঁ গাখীৰ খাবলৈ আমি নিজে নিকিনাকৈ গাখীৰ খাইছোঁ গাখীৰৰ পৰা আপোনাৰ ঘিউ দৈ মাখন গাখীৰ স্বাস্থ্যৰ কাৰণে উপকাৰী যি এতিয়া সকলো সকলোৰে দেহৰ কাৰণে এতিয়া ৰুগীয়া মানুহে যদি ৰুগীয়া ৰোগীজনে যদি এতিয়া ডাক্টৰৰ বেছিকৈ ঔষধ খাই থাকিলেও শৰীৰ দুৰ্বল হয় বা সেইবোৰে একচন কৰে শৰীৰ দুৰ্বল হৈ যায় এই গাখীৰ খালে আমাৰ স্বাস্থ্যত শক্তি দিব আৰু তাত একো আমাৰ গাখীৰৰ পৰা এটেক নহয় এতিয়া দৈ দৈ কৰিছোঁ দৈ গাখীৰ খাইছোঁ ঘিউ বনাইছোঁ ঘিউ বিক্ৰী কৰিছোঁ আমি বিক্ৰী কৰিও আমি তাৰ পৰা লাভান্বিত হৈছোঁ নিজৰ খোৱাৰ উপৰিও আমি যদি গৰু পুহো গৰু পুহি গাখীৰ দৈ বিক্ৰী কৰিব পাৰোঁ গাখীৰ আপোনাৰ এক লিটাৰ গাখীৰ বেচি আজি আজিকালি গাখীৰৰ দামো বেছি হ'ল আমাৰ এতিয়া গাঁৱলীয়া জেগাতে গাখীৰ এক লিটাৰ দাম হৈছে পঞ্চাছ টকা এজনী গায়ে যদি আমি ভালকৈ ঘাঁহ পানী দিওঁ গাখীৰ যদি একজনী গায়ে যদি দুই লিটাৰ গাখীৰো দিয়ে সাধাৰণ হিচাপে বা জাৰ্চী বাদেই দিছোঁ জাৰ্চী পুহিলেতো আৰু বেছি হেৰি লাভ লাভান্বিত হ'ব এজনী গায়েতো আমাৰ ধৰক গাঁৱলীয়া গায়ে দুই দুই লিটাৰকৈ গাখীৰ দিয়ে দুই লিটাৰ গাখীৰত আপোনাৰ এশ টকা তাৰ পৰাও আহিলে গ গৰুৰ গাখীৰৰ পৰা মানে স্বাস্থ্য কেতিয়াও দুৰ্বল নহয় কণী খালেও দুৰ্বল নহয় শক্তি মাংসও আমি খাওঁ মাংস খালেও গাৰ মাংস বাঢ়ে স্বাস্থ্য অটুত থাকে এইবাৰ এইবিলাকৰ পৰা আমি যথেষ্ট উপকৃত হৈছোঁ এতিয়া গাঁৱলীয়া জেগাত এনেধৰণেই আমি জীৱন নিৰ্বাহ কৰিছোঁ এই মাংস বেচিবও পাৰোঁ এতিয়া ছাগলী মাংস ছাগলীৰ দাম এতিয়া কেজিত ছশৰ পৰা সাতশ টকালৈকে ইয়াতে বিক্ৰী হৈছে খাচী মাংস এই খাচী মাংস আমি ছাগলী পুহি মাংস বিক্ৰীও কৰিব পাৰোঁ গৰুটো বাৰু আমাৰ হিন্দু সমাজত নচলে নচলিলেও আমাৰ বেপাৰীক দিলেওতো ধৰক আমি যথেষ্ট লাভৱান হওঁ গতিকে খেতিয়কসকলে এই মাংস কণী গাখীৰ এইবিলাকত বহুত এইবোৰ বিক্ৰী কৰি বহুত উন্নতি উন্নতি লাভ কৰিছে কিছু কিছু কিছু লোকে এই কণী গাখীৰ মাংস বিক্ৰী কৰিয়েই মানে গোটেই পৰিয়াল পোহপাল দিয়াৰ উপৰি শিক্ষা লাভ কৰাৰ উপৰি মানে নিজৰ কাপোৰ কানি যিখিনি নিজৰ লাগতীয়াল সামগ্ৰী গোটাই ল'ব পাৰে কোনো অভাৱত নপৰে আৰু ধৰক লোকৰ ওচৰত হাত পাতিবলগীয়া নহয় আমি তেনেধৰণেই জীৱন নিৰ্বাহ কৰিব পাৰোঁ